আমাৰ অঞ্চলত ব্যৱসায়ী কামত ব্যৱহাৰ কৰিব পৰা প্ৰাকৃতিক সম্পদ বহুত আছে তাৰ ভিতৰত আছে তামোল আছে বাঁহ আছে আৰু আৰু শাক পাচলিৰ ভিতৰততো শাক পাচলিটোতো আছেই তাৰ এ তামোল মানুহে তামোল ব্যৱহাৰ ব্যৱসায় কৰি বহুতো সুবিধা হৈছে এঘৰ প্ৰতিঘৰ মানুহৰে তামোল আছে প্ৰায় মানুহৰ বাৰীত তামোল আৰু বাঁহ আছে আৰু পাণ আছে লগত পাণ আজি আজি আজি আজিৰ দিনত আজিৰ দিনত প্ৰতি গুচি পাণৰ মূল্য বিছ টকা হৈছে তামোলৰ তামোলৰ মূল্য প্ৰতি বছৰতে একেটা দামে তামোলৰ মূল্য নাথাকে বাৰু কিন্তু বাঁহৰ মূল্য প্ৰতি ডাল বাঁহতে আজিকালি এশ বিছ দছ হৈছে ধ দছ বিছ তেনেকুৱাতে হৈছে এডাল বাঁহ যদি বিক্ৰী কৰে বছৰেকত যদি আপুনি যদি এশ বাঁহো বিক্ৰী কৰে আপুনি বহুতো স্বাৱলম্বী হ'ব পাৰে আৰু ব্যৱসায়জনেতো ইয়াৰ পা যদি গাঁৱৰ পৰা যদি প্ৰতি ঘৰৰ পৰা যদি এডাল বাঁহত এশকৈ নিয়ে তাৰ বজাৰ মূল্যত এশ বিছ পাবই কোনো কথাই নাই মানে সেইটো উন্নতিৰ বহুত উন্নতি হৈছে বুলি মই ভাবোঁ মানে উন্নতি হয় বুলি আৰু তামোল তামোলৰ এঘৰ মানুহৰ পৰা যদি প্ৰতি পোন তামোলতে যদি ডেৰশ টকাকৈ নিয়ে আৰু বিক্রী মূল্য যদি তাই দুশ টকাকৈ দিয়ে প্ৰতি প্ৰতিটো ব্যৱসায়ীয়ে এপোন তামোলত পঞ্চাছ টকাকৈ উন্নতি কৰিব পাৰে সি তাই যদি কিবা বহুত দহ পোন বিছ পোন বা তাৰ উপৰি পঞ্চাছ পোন যদি নিবলৈ হয় তাই বহুত মানে তেখেতে বহুত তামোল উন্নতি কৰিব প পইচা উন্নতি কৰিব পাৰে বুলি মই ভাবোঁ আৰু তেনেকুৱা হৈছেও আমাৰ আমাৰ ওচৰৰে এজনে তামোলৰ ব্যৱসায় কৰি তাই তেওঁ বহুত স্বাৱলম্বী হৈছে এটা ঘৰ নিজৰ উপাৰ্জনৰ টকাৰে এটা ঘৰ বনাইছে আৰু গাড়ীও লৈছে তামোলৰ ব্যৱসায় কৰিয়ে মানে তেখেতে বহুত উন্নতি হৈছে বুলি মই ভাবোঁ আৰু তেওঁ ল'ৰা ছোৱালীকো বাহি প্ৰাইভেট স্কুলত পঢ়াইছে সেই তামোল ব্যৱসায় কৰিয়ে আৰু নিজৰ ঘৰ দুৱাৰ বনাই উন্নতি কৰিছে আৰু স্কুল ল'ৰা দুইটাই বাহিৰৰ স্কুলতো দিছে তাৰপৰা আৰু আৰু এজন এনেকুৱা বাঁহ ব্যৱসায় কৰি তাই তেখেতেও ঘৰ বনাইছে আৰু নিজে নিজৰ উপাৰ্জন টকাৰে মট বাইক কিনি মটৰচাইকেল কিনিছে তাৰপিছত ল'ৰা ছোৱালীকো তেনেকৈ প্ৰাইভেট স্কুলত পঢ়াইছে বাঁহ ব্যৱসায় কৰিও আৰু আৰু তামোল ব্যৱসায় কৰিও তেখেতে তে তেনেকুৱা উন্নতি কৰিছে বুলি মই ভাবোঁ আজিকালি আজিকালি দিনত মানুহে মানে ব্যৱসায় কৰিব নোৱাৰা একো বস্তুৱেই নাই মানে প্ৰতিটো বস্তুতেই ব্যৱসায় আৰম্ভ কৰিব পাৰে মানে আজিকালি দিনৰ মানুহে মানে ঘৰতে হাত সাবতি বহি থাকিব নালাগে প্ৰতিটো মানুহেই মানে ব্যৱসায় কৰিব পাৰে কৰোঁ বুলি ইচ্ছা থাকিলে মানে পাৰে মই সেই মই মোৰ চকু আগত দেখা সেই দুটা ব্যৱসায় কৰিয়ে মানুহে বহুত উন্নতি হৈছে আৰু হাঁহ কুকুৰা পালনটো আছেই তাৰ উপৰিও মহিলাসকলৰ ক্ষেত্ৰত এই পুৰুষসকলৰ ক্ষেত্ৰত সেই তামোল আৰু বাঁহ বিক্ৰী কৰি পাণ বিক্ৰী কৰিয়ে বহুতো উন্নতি হৈছে বুলি মই ভাবোঁ